আমি কুঁৱাৰপৰা মটৰেদিও পানী তোলো আৰু কুঁৱাৰ ৰচী ৰচী বাল্টিঙেদিও পানী তোলো কিন্তু প্ৰায়ভাগ আমি এতিয়া মটৰে ব্যৱহাৰ কৰো আগতে একদম আগতে মটৰ নাছিলে এতিয়া আমাৰ আমাৰ দুটা কুঁৱা এটা কুঁৱাত ৰচী আছে ৰচী আৰু বাল্টিঙেদি পানী তোলা হয় আৰু এটাত মটৰ লগোৱা আছে আৰু মটৰ লগোৱা আমাৰ হ'ল ভালেখিনি বছৰ হ'ল কিন্তু মই সৰু যেতিয়া সৰু আছিলো তেতিয়া আমি কুঁৱাত বাল্টিঙেদিয়ে পানী তোলা আছিলো এতিয়া মটৰ আছে আমাৰ বৰিং কৰা নাই বৰিংৰ খৰচ পাতি বহুত মটৰে লগোৱা আছে আমাৰ এটা কুঁৱাত আৰু মটৰ লগোৱাৰ পৰা সেই আৰু বিজুলীৰ যোনটো বিল আহে সেইটো বেছিকে আহে আগতে সেইটো খৰচটো নাছিলে এতিয়া খৰচটো বাঢ়িলে আৰু বিল আহিলেও আমাৰ সুবিধা হয় বহুতখিনি মানুহ বেছিভাগ মাহঁতৰ বেছি সুবিধা হয় নহ'লে পানী তুলিব লগা হয় বহুত কষ্ট হয় সেইকাৰণে মটৰটো লগোৱা হৈছিলে সেয়ে আৰু আৰু মটৰটো অহাৰ পৰা সুবিধা হৈছে যদিও খৰচ বাঢ়িছে আৰু সেইটোৱে